মাছ মাৰিবলৈ যাওঁতে মাছ মৰা সামগ্ৰী যেনেকৈ জাকৈ চালনি আৰু দ পানীত মাছ মাৰিবলৈ মাছ মাৰি মাছ ধৰিবলৈ যাওঁতে এখন আঁঠুৱা টৌ এটা মাছ থ'বলৈ আদি মই হাতত লৈ যাওঁ আৰু মোৰ হাতত প্ৰায় এখন কটাৰী থাকেই

আমাৰ আমি য'ত মাছ মাৰোঁগৈ তাত প্ৰায় বহুতো মাছ ডাঙৰ সৰু মাছ দেখিবলৈ পোৱা যায় মোৰ প্ৰাক ভ্ৰমণ ৰীতি নীতি বা কোনো ৰুটিন নাই আমি যেতিয়া আমি যেতিয়া লগ বা লগ হওঁ লগ লগৰীয়াবোৰে যেতিয়া আমি মাছ ধৰোঁ বুলি মাছ ধৰোঁ বুলি গোটেইখিনিয়ে কয় তেতিয়া আমি লগতে গৈ মাছ ধৰোঁগৈ মাছ ধৰি ল আমি লগৰ লগৰীয়া সৈতে মাছ ধৰি ভালো লাগে তাত আমি মাছ ধৰি মাছ মাৰি খানাও খাওঁ খানা খাই ভাল লাগে